হেল্ল' তই ক'ত আছ শুন আক' মই কালি গাড়ী এখন ডিলাৰত বুক কৰিলোঁ নহয় হয় নেকি কি লাগিব কলি

চাৰ্টিফিকেট কাষ্ট চাৰ্টফিকেট স্থানীয় বাসিন্দা মানে নিব লাগিব ন অঁ পইচা কিমান লাগিব ক'লি পাঁচ হেজাৰ হয় নেকি কি কম নহ'ব নহ'ব নেকি আৰু আকৌ পাঁচ হাজাৰ নহয় পোন্ধৰ হাজাৰ হয় নেকি অঁ বুলি শুনিছিলোঁ হয় হয় নেকি অলপ কি কম নহ'ব নেকি পাতি চাবিচোন এই বোৰ বেছি বেছি হোৱাৰ নিচিনা লাগিছে আক' অঁ অঁ নাম্বাৰ চাম্বাৰ নাম্বাৰ এক্সট্ৰাকে হয় নেকি হ'ব যদি চিনাকি হয় ভালকে পাতিলে ভাল হয় আকৌ যিমান যিমান যি হ'লে মানে কি তোৰ চিনাকি যেতিয়া অকণমান পাতি মেলি কৰি চলিলে ভাল হয় মানে কি পইচাটো অলপ ছৰ্ট মাৰি আছে হয় নেকি হ'ব বাৰু মই পইচাটো অনলাইন পেমেণ্ট কৰি দিম নহ'লে এনেই কিমান দিনৰ ভিতৰত পাম বাৰু এতিয়া এনেই সোনকালে পালে ভাল হয়

হয় নেকি সোনকালে পালে ভাল হয় মানে আৰু কি কলি হয় নেকি তাৰমানে মই গুৱাহাটী যোৱাৰ কথা আছে মানে গাড়ীখনটো লৈ যাব লাগিব ন হয় নেকি ঠিক আছে নহ'লে তই আহিবি না তই তই নাহিলে মানে কথা তেনেকুৱা মই চিনি নাপাওঁ ন তই কথা পাতিলে অকণমান ভাল হয় যিমান যিমান যি হ'লো হয় নেকি আহিবি আকৌ তেতিয়া মানে কি অকমান মোকামিলা কৰিব পাৰিম পইচা চইচা কিবা এটা মিলা মিলাই অকলে কিবা এটা কমাই দিয়ে বা আও মিলাই মিলি যদি চোৱা হয় ন তেতিয়া ভাল আকৌ যিমান যি হ'লেও

হয় নেকি মানুহটোৰ ফোন নাম্বাৰ দিবি দিবি নেকি ফোন নাম্বাৰটো ফোন নাম্বাৰ লাগে কথা পাতি চাওঁ বুলি ভাবিছিলোঁ এ হয় নেকি হ'ব নেলাগে তই তই কথাটো পাতিবি তই কথাটো পাতিবি তেতিয়া কথাটো পাতিবি ফোন এটা কৰি সুধিছা মানুহজনক হয় নেকি যাম নহ'লে কাইলে তেন্তে তোক মই ফোন কৰিম তোক আনিবগে লাগিব